অঁ কোৱা মই ঘৰত মানে মাহঁতৰ ঘৰত কাইলৈ যাম বুলি ভাবিছোঁ অঁ অমনৰ বিয়া ন অঁ যাব লাগিব কাইলৈ যাম কিনিলোঁ মই ইয়াতে কাপোৰ এযোৰ কিনি ধুনীয়াকৈ চিলাই কৰি লৈছোঁ প্ৰেজেণ্ট চেজেনো মই ইয়াৰপৰাই লৈ যাম তুমি তুমি ৰেডি কৰিলা অঁ তুমিয়ে ময়ে যে লৈছিলোঁ একে একেই অঁ মই ইয়াত চিলাই মেলি ৰেডি কৰি লৈছোঁ তুমি সেইযোৰকে পিন্ধিবা অঁ তুমিও সেইযোৰকে পিন্ধিবা অঁ ফটো কিন্তু ধুনীয়াকৈ উঠিম দেই উঠিব লাগিব

প্ৰেজেণ্ট কি কিনিলা ঠিক আছে হ'ব অঁ যাম দে